আপুনি ঘৰুৱাভাৱে কোনো আচাৰ বা জেলি প্ৰস্তুতিকৰণ কৰে নেকি যদি কৰে কেনেকৈ কৰে সেই ৰেচিপিটো আমাক অলপমান বহলাই ক'ব নেকি মই বতৰৰ ফল মূলৰ ভিতৰত মানে মধুৰিৰ জেলি আৰু আমৰ আচাৰ প্ৰস্তুত কৰোঁ মধুৰিৰ জেলিটোৰ বিষয়ে মই কৈছোঁ মধুৰিখিনি আনি ধুনীয়াকৈ ধুই টুকুৰা টুকুৰকৈ কাটি এটা পাত্ৰত অলপ পানী দি বইল কৰি ল'ব লাগিব তাৰপিছত এখন চাফা কাপোৰত সেই মধুৰিখিনি চেকি ল'ব লাগিব চেকি লৈ যিমান পানী ওলাল পানীখিনি আৰু যিমান পানী সিমান চেনী জোখমতে দি উতলাব লাগিব উতলাই তাত অলপ মানে টেঙা ৰস এচামুচ দিব লাগিব নহ'লে চাইট্ৰিক এচিড তাৰপৰা উতলাই উতলাই এটা সময়ত ডাঠ হ'ব তাৰপৰা হৈ জেলিখিনি হৈছেনে নাই চাবলৈ চাবৰ কাৰণে এটা পাত্ৰত মানে পানী গিলাচ এটাত পানী লৈ তাতে এটোপ এই মধুৰি জেলিটো এটোপ দিলে ডাঠ হৈ আহিব যদি লগত মিলি গৈছে তেতিয়াহ'লে জেলিটো হোৱা নাই যেতিয়া গোটা হৈ থাকিব তেতিয়া হৈছে বুলি ভাবিব পৰা হ'ব তাৰপিছত জেলিখিনি ঠাণ্ডা হ'লে এটা বটলত ভৰাই সাফৰ মাৰি থৈ দিব লাগিব তাৰপিছত আমৰ আচাৰ প্ৰস্তুত কৰাতো কৈছোঁ আমখিনি ধুনীয়াকৈ ধুই বাহ নধৰা আম বা বাহ ধৰা হ'লেও আমখিনি ধুই টুকুৰা টুকুৰকৈ কাটি নিমখ অলপ দি পেলাই এৰাতি থৈ দিব লাগিব তাৰপিছত দুদিন বা এদিন থোৱাৰ পিছত আমখিনি উলিয়াই ৰ'দাব লাগিব ৰ'দাই পেলাই তাত মচলা সানি মচলা হৈছে ধনিয়া জীৰা মিথি সৰিয়হ এনেকৈ ধুনীয়াকৈ ধুই মেলি ৰ'দাই মিক্সিত খুন্দি আধা বটা কৰি মচলাখিনি সানি পেলাই আচাৰ আমৰ টুকুৰাখিনিৰ লগত মিহলাই লৈ অলপ বটলত ভ তেল দি বটলত ভৰাব লাগিব